আমাৰ পৰ্যটন পৰ্যটন থলীৰ বিশেষত্ব খাদ্য হৈছে টোপোলা ভাত তাৰপাছত সাঁজৰ ৰহী চাইমদ গাহৰি মাংস খৰিকাত খৰিচাত বনোৱা আকৌ খৰিকাত দিয়া গাহৰি মাংস তাৰপাছতে শুকতি পাতত দিয়া সৰু মাছ তাৰপাছতে খাদ্যৰ বিষয়ত দেই এইখিনি খাদ্যত পৰে পাতত দিয়া মাছ কচু থুৰি কচু পিটিকা কচু থুৰিৰ পিটিকা মাছৰ পিটিকা তাৰপাছতে আলু পিটিকা পিটিকাৰ ভিতৰত এইখিনি মানে ঢেকীয়া ঔটেঙা জোল টোপোলা ভাতটো ক'লোঁ মই সেই তেনেকৈ চাই মদ সাঁজৰ ৰহী এইটো চাউলৰ পৰা বনাই ৰহীটো সাঁজৰ খাদ্য খুবেই ভাল লাগে খাবলৈ কচুৰ সৰু সৰু কচুৰ থুৰিবিলাকৰ পাতত দি পেলাই পিটিকা কৰা তাৰপিছতে শুকান মাছৰ পিটিকা শুকান মাছ ভাজি সৰু শুকান মাছ ভাজি পিটিকা বনোৱা তাৰপাছতে টোপোলা ভাত আগ আকৌ বৰা চাউল চেৰ চেৰা দিয়া বুলি কয় এইটো ভাপত বনায় বৰা চাউলটো ভাপত বনাই এইটো আৰু ভাত খোৱা চাউলটো যিটো সেইটো পাতত মেৰিয়াই সেইটো টোপোলা ভাত বুলি কয় সেইটো আমাৰ মানে ইয়াৰ কিছুমান খাদ্য আমাৰ বিশেষত্ব সঁচাকৈ আছে যেনেকৈ শুকতি পানী টেঙা সৰিয়হ দি বনাই পানী টেঙা আমাৰ ঠাইত পৰ্যটন থলীৰ ঠাইত মানে সঁচাকৈয়ে খাবলৈ বৰ মানে আপুৰুগীয়া খাবলৈ ভালো সোৱাদো মানে একদম মানে মাছ মাংস ধৰ গাহৰিটো এতিয়া খৰিকাত দিয়া গাহৰি চুঙাত দিয়া গাহৰি আৰু বাঁহৰ গাজেদি বনোৱা গাহৰি টোপোলা ভাতৰ লগত খাবলৈ কি সোৱাদ যেনেকৈ ঔটেঙা দি বনোৱা ঢেকীয়াৰ জোল তাৰপাছতে খুতৰা দি বনোৱা খুতৰা ঔটেঙা সৰু মাছ দি বনোৱা জোল তাৰ পাছতে কচু মাছৰ মাথা দি বনোৱা এবিধ ব্যঞ্জন খুব সোৱাদ খাবলৈ আৰু কাপোৰ আমাৰ পৰ্যটনথলী কাপোৰ ধৰক আমাৰ অসমৰটো বিশেষকৈ মেখেলা চাদৰ মেখেলা চাদৰ আমাৰ অসমীয়াৰ গৌৰৱ গামোচা আমাৰ ডিঙিৰ যিখন গামোচা কঁকালৰ টঙালী আকৌ মূৰতো আমাৰ ভকতবৃন্দসকলে যেনেকৈ ধুতি আকৌ পাইজামা ডিঙিত গামোচা মূৰত পাগুৰি বুলি কয় এইটো ভকতবৃন্দসকলে মূৰত পাগুৰি মাৰে কাপোৰ আমাৰ অসমৰ সেইখিনি আমাৰ এটা বৰ গৌৰৱৰ বিষয় আৰু গায়ন বায়ন গাওঁতে ভকতবৃন্দ সকাম খাওঁতেও মূৰত পাগুৰিটো মাৰে ধুতি পাইজামা ডিঙিত গামোচা লৈ তাৰপাছতে আমাৰ অসমীয়া বিহুত ধৰক আমাৰ বহাগৰ চেনেহৰ বিহু অসমীয়া বিহুততো আমাৰ মুগাৰ সাজযোৰতো অতিকৈ গৌৰৱ অসমৰ আৰু মুগাৰ গামোচা আছে বগা পকুৱা সূতাৰ গামোচা মেখেলা চাদৰ আমাৰ গাঁৱৰে আমাৰ ইয়াৰ যিসকল বোৱাৰী ছোৱালী সকলোৱে বিভিন্ন ধৰণৰ মেখেলা চাদৰ ঘৰতে বয় বৈ মেলি পিন্ধে বিহুত আমাৰ মুগাৰ সাজযোৰ বৰ অতিকৈ চেনেহৰ মুগাৰে বহাগৰ বিহুটি সেই বহাগৰ বিহুটি আমাৰ মুগাৰে সাজযোৰ অকণমান মৰমৰ হয় হয়নে মেখেলা চাদৰ পিন্ধা আৰু আমাৰ সেই ইয়াত বিয়া বাৰু হ'লেও আমাৰ অসমীয়াৰ সেই মুগাৰ সাজ পিন্ধাবই লাগে আৰু ভকতবৃন্দই ধুতি যেনেকৈ পিন্ধে আৰু যেতিয়া আমাৰ গোপিনীসকলে সকাম খাবলৈ আহে তেতিয়া তেখেতলোকে চেলেং চাদৰ কঁকালত মেখেলাৰ ওপৰতে আকৌ এখন ধৰক এখন কঁকাল মৰা বুলি কয় কঁকাল মৰাৰ এখন মাৰি আহে গাত চেলেং চাদৰ লৈ সকাম খাবলৈ আহে খুব সুন্দৰ ভাল লাগে দেখিবলৈ সকলোৰে বগা সাজ বগা সাজ পিন্ধি তেনেকৈ আহে আৰু স্মাৰক আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা স্মৃতি স্মাৰক ইয়াতে আছে ভাল ধৰক তামোলবাৰী চাহ বাগিচা ডিব্ৰুগড় অঞ্চলৰ তেখেতৰ ইয়াতে জন্ম আমাৰ সুন্দৰ এক পৰিৱেশ বাগানৰ মাজত আছে তাত তেখেতৰ ইয়াত জন্ম আমাৰ গৌৰৱ জ্যোতিপ্ৰসাদ আগৰৱালা যে আমি থকা ঠাইৰ নিচেই পিৰালিৰ কাষতে তেখেতৰ জন্মস্থান আমাৰ বাবে এটা গৌৰৱ স্মাৰক এতিয়া সেইবিলাক আমাৰ বৰ স্মৃতি আমাৰ আশা জড়িত হৈ আছে আচলতে আমাৰ আমাৰ পৰ্যটনথলীৰ বাবে সেইকাৰণে আমাৰ গৌৰৱ আমাৰ অসম সঁচাকৈয়ে বৰ গৌৰৱ আমাৰ শুৱনি আমাৰ অসমখন যেনেকৈ শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছৰে ভৰা বুলি কয় আহি আমাৰ যিটো এটা পৰিৱেশ দেখিব গছ গছনিৰ ভৰা পথাৰ পুখুৰী তেনেকুৱা ঘৰখনত ধৰক ঘৰখনৰ সেয়াই আৰু সেইবিলাক আমাৰ এটা বিশেষত্ব আমাৰ এইবিলাক খাদ্যৰ ওপৰত কাপোৰৰ ওপৰত আমাৰ গৌৰৱ আছে পৰ্য স্মাৰকৰ ওপৰত সেই ধৰ ভাল তেখেতলোকে দি যাবলৈ স্মাৰক ধৰক দি যাব লাগিব আমাৰ এটা চীন হয়নে ভাল লাগে ভাল এতিয়া জগন্নাথ মন্দিৰো ধৰক কাষতে নিচেই কাষতেই আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিখন আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এতিয়া ডিব্ৰুগড় আমাৰ বিভিন্ন কেইবাখনো আমাৰ ধৰক এনেকুৱা উৰণীয়া সেঁতু হৈছে যাতায়তৰ ব্যৱস্থা কিন্তু ৰাস্তা পদূলিবোৰ অৱশ্যে এতিয়াও বেয়া হৈ আছে যাতায়তৰ ব্যৱস্থাৰ কাৰণে আমাৰ এইখিনি বনাই দিছে সুন্দৰ এটা পৰিৱেশ আৰু সেয়াই আৰু গীতে মাতে গছে গছনি সকলো ভৰা আমাৰ সুন্দৰ পৰিৱেশ নমস্কাৰ